আপোনাৰ ব্যৱসায়ত বিজ্ঞাপন দিয়েনে কেনেকৈ দিছে কিমান খৰচ পৰিছে বিজ্ঞাপন দিয়ে নেকি দিছোঁ বিজ্ঞাপন বিজ্ঞাপন নিদিলে নহয় বিজ্ঞাপন নিদিলেনো মোৰ দোকানত কেনেকৈ কি আছে কেনেকৈ জানিব হয় মই বিজ্ঞাপন দিছোঁ মই দোকানৰ সন্মুখত এখন চাইন বৰ্ডত ধুনীয়াকৈ লিখি দিছোঁ যে মোৰ দোকানত মই জেৰক্স মেচিন আছে মোৰ তিনিআলিত দোকান আছে মই এখন জেৰক্সৰ দোকান আছে জেৰক্সৰ দোকানত দোকানত মই জেৰক্স কৰা হয় জে জেৰক্স কৰা হয় অনলাইন কৰা হয় আৰু মোৰ খৰচ খৰচ অলপ খৰচ খৰচ মানে তেনেকৈ ইমানো খৰচ নাই হোৱা আৰু এখন চাইন বৰ্ডত চাইন বৰ্ড এখনত মানে ধুনীয়াকৈ লিখি দিছোঁ আৰু ডাঙৰ ডাঙৰকৈ যে ইয়াত মই জেৰচ কৰা হয় আৰু মোৰ দোকানত মানে কি কি আছে দোকানখনত মোক কি কি আছে সকলোবিলাক মানে মই লিখি পেলাই দি এখন চাইন বৰ্ডত দি দোকানৰ সন্মুখতে এখন চাইন বৰ্ড লগাই পিনি মই চাইন বোৰ্ডত ধুনীয়াকৈ লিখি দিছোঁ তেনেকৈ মই ডাঙৰ ডাঙৰ আখৰেৰে লিখি পেলাই মানে মোৰ বিজ্ঞাপন মানে মোৰ দোকানত কি কি আছে কি কি নাই আৰু বিজ্ঞাপন নিদিলেনো মোৰ দোকানত কোনে কেনেকৈ জানিব মোৰ দোকানত কি আছে এইখন দোকানতনো কি কৰা হয় মোৰ দোকানত সকলোবোৰ কামেই কৰা হয় মই দোকানখনত জেৰক্সৰ দোকান আছে মোৰ জে মই অনলাইনৰ কামো কৰা হয় কাগজ পত্ৰ জেৰক্স কৰা হয় সকলো ধৰণৰ মানে অনলাইনৰ কামবিলাকো গোটেইখিনি কৰা হয় কৰাই মানে গোটেইখিনি কামখিনি কৰাই মানে মই দিওঁ বিজ্ঞাপন বিজ্ঞাপন নিদিলে খৰচৰ কথাটো খৰচ মানে ধৰক চাইন বোৰ্ড এখনত ডাঙৰ ডাঙৰ আখেৰেৰে লিখাই মেলি খৰচ পৰিছে আৰু খৰচ মানে ধৰক দোকানৰ সন্মুখত এখন আৰু তাৰ আগতো এখন মানে সম্পূৰ্ণকে লগাই পেলাই খৰচ আখৰেৰে মানে চাইন বৰ্ডত লিখি পিনি মোৰ দোকানৰ সন্মুখত এখন আঁৰি দিছোঁ চাইন বৰ্ডত লিখি পেলাই মোৰ দোকানখনত কি কি আছে কি কি নাই সকলোবিলাক লিখি পেলাই মানে চাইন বৰ্ড এখনত আঁৰি দিছোঁ আৰু দোকানখনত সেইখনে আৰু ধৰক জেৰক্সৰ দোকান জেৰক্সৰ দোকানখনত কি কি থাকে আৰু কি কি কাম কৰা হয় সকলোবিলাক কি কি কাম কৰা হয় সকলোবিলাক লিখি দিয়া হৈছে আৰু